অঁ নমস্কাৰ নমস্কাৰ হয় হয় ছাৰ কওক হয় হয় হয় হয় মই খেলি আছোঁ মই তোমাৰ যোৱাকালি আজি কেইদিনমান হ'ল নামটিত খেল এখন হৈছিলে তাত গৈ খেলি আহিলোঁ হয় হয় হয় হয় হয়

হয় হয় পাৰিম এই সময়তো হয় এই হয় এই আপোনাৰ মই লগৰোকেইটাক কৈ দিম নেকি এই এজন আমাৰ কচাৰ এজন আহিব আমাক খেলখন আমাৰ শিকাব খেল হয় মানে কি তেতিয়া মানে কি আপোনাৰ ভাল হ'ব

হয় মই বলাৰ হয় হয় মই ফাষ্ট বলাৰ হয় হয় মই খেলোঁ প্ৰায় দলবাগান স্কুলতো খেল হওঁতে খেলিছোঁ আকৌ আপোনাৰ মথুৰাপুৰটো খেলিছোঁ নামটিতো খেলিছোঁ নমাটিতো খেলিছোঁ এনেকুৱা মানে প্ৰায় মোক মাতে খেলিবলৈ যাওঁ হয় হয় হয় খেলি আহিলোঁ এইকেইদিন মই এতিয়া সেই আপোনাৰ খেলিবলৈ যাওঁ মই আপোনাৰ কাইলৈ ফোন কৰিম

হয় হয় ঠিক আছে ঠিক আছে কাইলৈ লগ পাম বাৰু দেই ঠিক আছে বাৰু ধন্যবাদ ধন্যবাদ